জ্বৰ কাহ চৰ্দি হ'লে আমাৰ ঘৰুৱা উপায় ল'ৰা ছোৱালী চিকিৎসা কৰোঁ যে প্ৰথম গৰম পানী দি আৰু নিমখ দি হাত ভৰি ধুৱাই দিওঁ ধুৱাই দিয়াৰ পিছত আমি গাঁৱলীয়া দৰব খুৱাওঁ গাঁৱলীয়া দৰৱ খুৱালে অলপ আৰাম পায় আৰম পায় মানে কিয় আৰাম পায় গাঁৱলীয়া দৰৱৰ একো ছাইড ইফেক্ট নকৰে আৰু আমি ছাইড ইফেক্ট নকৰে মানে সেই দৰৱটো খালে ল'ৰাটো ভাল হয় আৰু গৰম পানীয়ে হাত ভৰি ধুৱাই পূৰা নহৰু দি তেল মালিচ কৰি আৰু মেথি গুটি চেথি গুটি যি পাৰো সেইটো মালিচ কৰি দিওঁ আৰু খোৱাটো বহুত সাৱধনে খুৱাবলগীয়া হয় সিহঁতক যি টি খাবলৈ নিদোঁ কি কাৰণে নিদিয়ে জ্বৰ কাহটো পটককৈ হৈ যায় হৈ যায় লগে লগে নিমুনিয়া অলপ ফৰ্ম হৈ গৈছে নিমুনিয়া ফৰ্ম হৈ যোৱাৰ লগে লগে আমি ল'ৰাটো কোনো মানে গাঁৱলীয়া দৰৱ বা মানে এইবিলাক কৰিব নোৱাৰোঁ সেইকাৰণে কৰিব নোৱাৰোঁ যিহেতু আজিকালি পৰিৱেশবিলাক কেনেকুৱা হৈছে এনেকুৱা এটা পৰিৱেশ হৈছে সেই কোনো নিমুনীয়া হৈ যোৱাৰ লগে লগে গাঁৱলীয়া দৰবো কাম নকৰে আৰু অলপ ডক্টৰ চিকিৎসকে কাম নকৰে মানে সেই ল'ৰাটো কি হয়গৈ লাষ্টত গৈ মৃত্যুমুখত পৰিবগৈ লগে কি কাৰণে মৃত্যুমুখত পৰিবলগীয়া হয় আজিকালি নিজৰ সন্তানটোক ভালে ৰাখিব লাগিবলগীয়া হ'লে ঘৰত যতন ল'ব লাগিব ঘৰত যতন ল'লেহে সেই ল'ৰাটো সুস্বাস্থ্য সুস্বাস্থ্যৱান হৈ থাকিব কিয় হৈ থাকিব যিহেতু নিজৰ দায়িত্বখিনি সেই ল'ৰাটো কৰিব লাগিব কৰিব লাগিব এনেকুৱা ধৰণে কৰিব লাগিব যাতে কোনো ছাইড এফেক্ট নকৰাককৈ মই ল'ৰাটোক সদায় গৰম পানীৰে হাত ভৰি ধুৱাই বা তেল চেল মালিচ কৰি দি ঘৰুৱা দৰৱ পাতি খুৱাই জ্বৰ চৰ নোহোৱাকৈ তেনেকৈ দি ৰাখিব লাগে সেইকাৰণে সদায় মানুহৰ আগতীয়াকৈ ডক্টৰ ট্ৰিটমেণ্ট নকৰাকৈ ঘৰুৱা চিকিৎসা কৰিব লাগে ঘৰুৱা চিকিৎসাই কোনো ছাইড এফেক্ট নকৰে বা বিপদ সংযুত হ'ব নোৱাৰে সন্মুখীন হ'ব নোৱাৰে সেইকাৰণে ল'ৰাটোক সদায় ঘৰুৱা চিকিৎসা কৰিহে ডক্টৰৰ পৰামৰ্শ ল'ব লাগে